চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত বহুতো ভূমিকা আছে চৰাইৰ চালে আমি গম পাম যে কোনবিলাক চৰাইৰ কি ক্ষেত্ৰত উপযোগী এতিয়া চৰাই বিভিন্ন ধৰণৰ আছে যেনে কিছুমান চৰাই সাধাৰণতে গছত থাকে আৰু কিছুমানে পানীত চৰি ভাল পায় আৰু আমি যেতিয়া সিহঁতৰ আৱাস ভূমিটো নিৰ্দিষ্ট হিচাপে ব্যৱহাৰ কৰি ক'ব পাৰোঁ যে চৰাই সাধাৰণতে পানীত চৰি থকাবিলাকক চৰিয়ে থাকিব দিব লাগিব আৰু যিবিলাক গছত থাকে সিহঁতক সাধাৰণতে গছতে থাকিব দিব লাগিব আৰু সিহঁতৰ কাৰণে সুন্দৰ বাঁহ এটা সাজি দিবলৈ আমি চোৱাৰ ক্ষেত্ৰত যথেষ্টভাৱে ক'ব পাৰিম যে ইহঁতৰ বাঁহটো গছৰ ওপৰত হ'ব লাগিব যেনে চৰাই আৱাস ভূমিটো ক'ত বেছি ভাল আৰু চৰাইভেদে বেলেগ বেলেগ যেনে সদায় ময়ূৰ পক্ষীবিলাক আমাৰ ঘৰত নাথাকে সিহঁতে সাধাৰণতে অভয়াৰণ্যতে থাকে সেই সেইধৰণে চৰাইৰ চাই আমি পৰ্যাপেক্ষণ কৰি চৰাইবিলাক নিৰীক্ষণ কৰি আৱাসভূমিবিলাক সংৰক্ষণ কৰি সিহঁতক বিধে বিধে সেই হিচাপত থৈ দিয়াটো উচিত যেনে চৰাইৰ বিভিন্ন ধৰণৰ বাঁহ আছে আজিকালি ল'ৰা ছোৱালীবিলাকে চৰাইৰ বাঁহবিলাক ভাঙি পেলাই যথেষ্ট উপকাৰ কৰে আমি সাধাৰণতে সৰু ল'ৰা ছোৱালীবিলাকক ইয়াৰ ক্ষেত্ৰত যথেষ্ট বাধা বাধ্যকতা আৰোপ কৰিব লাগিব যেনে যেতিয়া চৰাইবিলাক যদি সিহঁতে মাৰি ধংস কৰে তেতিয়াই বিভিন্ন ধৰণৰ প্ৰজাতি লাহে লাহে নোহোৱা হৈ পৰিব যেনে ধৰক আজিকালি কাউৰী চৰাই খুব কমেই দেখা যায় যিহৰ কাৰণে আমাৰ অঞ্চলত আৱৰ্জনাবোৰ বৃদ্ধি হৈ গৈছে যেতিয়া কাউৰীবিলাকক হত্যা নকৰোঁ বা বিভিন্ন ধৰণৰ কপৌ চৰাই আদি আনে হত্যা কৰে মানে মানুহে হত্যা কৰে সেইবিলাক হত্যা কৰাৰপৰা ৰোধ কৰিব লাগিব তেতিয়া আমাৰ চৰাই চিৰিকতিৰে ভৰপূৰ ধুনীয়া অসমখন ধুনীয়া হৈ থাকিব যিবিলাক চৰাই য'ত থাকে তেনেকৈ সিহঁতক আমি থ'ব লাগিব যেনে কিছুমান চৰাই অভয়াৰণ্যত ভাল পায় অৰণ্যত থাকি ভাল পায় আৰু কিছুমান ঘৰচীয়া চৰাই যেনে পাৰ আদিক আমি পুহি তাৰপৰা উৎপাদন কৰিব পাৰোঁ তেতিয়া পাৰ চৰাইবিলাকক আমি ঘৰত আনি ধুনীয়াকৈ পুহিব পাৰোঁ ইহঁতৰ যথেষ্ট উৎপাদনত ইহঁতৰ উৎপাদনত আমাৰ বহুতো লাভ হয় ইহঁতৰ উৎপাদনৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত চৰাই চোৱটোৱে বহুতো ভাল ভূমিকা পালন কৰে আৱাসভূমিবিলাক আমি সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে তেতিয়াহে চৰাইৰ বাকীবিলাক সুন্দৰ হৈ থাকিব সাধাৰণতে চৰাইবিলাক ধুনীয়াকৈ গছত বাস কৰে আৰু সিহঁতে গছতেই পোৱালি জগায় আৰু যদি আমি যথেমধে গছবোৰ কাটি দিওঁ তেতিয়া গছবোৰৰপৰা বাঁহবিলাক নোহোৱা হয় বাঁহবিলাক নোহোৱা হ'লে চৰাইবিলাক ক'ত থাকিব সিহঁতৰ যথোপযোগী বাঁহবিলাকতো সিহঁতে নিজেই সাজি লয় সিহঁতৰ বাঁহবিলাকত সিহঁতে বাস কৰে পোৱালি থাকে পোৱালিৰপৰা আকৌ পোৱালী হ'ব পোৱালীৰপৰা কণী হ'ব কণীৰপৰা আকৌ পোৱালী হ'ব সেইকাৰণে সিহঁতৰ পোৱালীৰ যাতে ভৱিষ্যতে ধুনীয়া হয় সেইবাবে আমি সিহঁতৰ বাঁহবোৰ ধ্বংস কৰিব নালাগিব বাঁহবোৰ ধ্বংস কৰাৰপৰা সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা আনন্দতে বাতুলি গুটিৰে চৰাইৰ বাঁহবোৰ ভাঙে তেতিয়া সিহঁতৰ আৱাসভূমিবোৰ নষ্ট হৈ চৰাইবিলাক নোহোৱা হৈ যাব চৰাইবিলাক পৃথিৱীৰপৰা নোহোৱা হৈ গ'লে আমাৰ ভীষণ অসুবিধা হ'ব সাধাৰণতে চৰাই চিৰিকটিৰ প্ৰতিটোৰে বিভিন্ন বিভিন্ন কাম থাকে যেনে পাৰ চৰাই সিহঁতৰ কাম বেলেগ কাউৰীৰ কাম বেলেগ ময়ূৰ পক্ষীৰ কাম বেলেগ ঘনচিৰিকাৰ কাম বেলেগ সিহঁতক ঠাইভাৱে আৱাসমিবিলাক নিৰীক্ষণ কৰি চৰাই আমি চাই বিভিন্ন ধৰণৰ ভূমিকা পালন কৰোঁ আৱাস ভূমিবিলাক থাকিলেহে চৰাইবিলাক সুৰক্ষা হ'ব যেনে চৰাইয়ে বিভিন্ন ধৰণৰ গছত নিজে নিজে বাঁহ সাজে সিহঁতৰ বাঁহৰ বাবে বিশেষ একোৱে নালাগে সিহঁতে পৰি থকা খেৰ কুটা লাঠি আদিৰে ধুনীয়াকৈ ঘৰবিলাক সাজে ধুমুহা আহিলে সিহঁতৰ ঘৰবিলাক অনিষ্ট হয় তাক বেছি সিহঁতৰ ক্ষতি নহয় যদিও সিহঁতে আকৌ বাঁহ সাজে কিন্তু আমাৰ সাধাৰণতে ল'ৰা ছোৱালীবিলাকেই যদি বাঁহবোৰ নষ্ট কৰি ধ্বংস কৰি দিয়ে তেতিয়াতো বহুত ক্ষতি হৈ যাব আমাৰতো তেতিয়া চৰাইবিলাক থাকিবলৈ জেগা নহ'ব সিহঁতেতো মানুহৰ নিচিনা ইটা বালি চিমেণ্টেৰে সাজিব নাজানে তেতিয়াহ'লে সিহঁতে নিজে সজা সিহঁতৰ নিজে সজা বাঁহটো আমি সংৰক্ষণ কৰিব লাগিব যেনে সিহঁতৰ বাঁহ থাকিলে সিহঁতে কণী পাৰিব পাৰিব কণী পাৰিলেহে সেই সিহঁতৰ বহুত উৎপাদন হ'ব চৰাই এই ক্ষেত্ৰত বহুত ধনীয়া চৰাইবোৰ আমি গোটেই আৰামত সিহঁতৰ জেগাই জেগাই উৰি ফুৰা দেখিবলৈ পাম চৰাইয়ে যেতিয়া নিৰাপদে থাকিব পাৰিব আমাৰ প্ৰকৃতিৰ ক্ষেত্ৰত যথেষ্ট আমি লাভ হ'ম লাভ যেনে প্ৰকৃতি পৰ্যটক আহি আমাৰ দেশখনক বহুত ভাল বুলি ক'ব মই ভাবোঁ চৰাইবিলাকৰ আৱাস ভূমিবিলাক সংৰক্ষণ আৰু সুৰক্ষা কৰি চোৱাটোৱে আমাৰ মূল কৰ্তব্য সিহঁতক যেতিয়া সংৰক্ষণ কৰি আৱাসভূলিবিলাক সংৰক্ষণ কৰি আমি ৰাখোঁ আৰু সুৰক্ষাৰ ক্ষেত্ৰত যেতিয়া সিহঁতক আমি বিভিন্ন বেমাৰ পৰ্যবেক্ষণ কৰোঁ বিভিন্ন চৰাই চিৰিকতিবোৰ আমি চিৰিয়াখখনতো লৈ যাওঁ তেতিয়া সেই চৰাই চিৰিকতিবোৰ চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে পৰ্যটক আহে মূয়ৰ পক্ষীবিলাক যেতিয়া নি পেলাই চিৰিয়াখানত থোৱা হয় তেতিয়া সিহঁতৰ বিভিন্ন ধৰণৰ বস্তুৱে বহুতো ভাল লাগে ময়ূৰ পক্ষীয়ে যেনেকৈ চালিধাৰি ভালদৰে থাকে তেনেকৈ আমাৰ দেশখনতো যথেষ্ট উপকৃত হ'ব বিভিন্ন ধৰণৰ চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত এতিয়া আমি সজাগ হোৱাৰ দৰকাৰ হৈ পৰিছে মই ভাবোঁ চৰাইবিলাকৰ আৱাসভূমিবিলাক সংৰক্ষণ কৰিলেহে চৰাইবোৰ আমি দীৰ্ঘ দিনলৈ দেখিবলৈ পাম মই ভাবোঁ চৰাইৰ আৱাসসভূমি সংৰক্ষণৰ বাবে আমি ল'ৰা ছোৱালীবিলাকক সকাহ বাধা কৰিব লাগিব যে তুমি কেতিয়াও এইটো নাভাঙিবা চৰাইবোৰ শিলগুটিৰে নামাৰিবা আৰু সিহঁতৰ আভভূমিবোৰ নষ্ট নকৰিবা আভভূমি নষ্ট হ'লে সিহঁতৰ প্ৰজনন কমি যাব আৰু চৰাইৰ সংখ্যা আমাৰ ধুনীয়া প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ চৰাইবিলাক আমাৰ অসমত নোহোৱা হৈ যাব চৰাইবিলাক ভালদৰে ৰাখিবলৈ মূলতে সিহঁতৰ আৱাসভূমিবিলাক সুন্দৰ হ'ব লাগিব সেইবিলাক সংৰক্ষণৰ ক্ষেত্ৰত আমি ধুনীয়াকৈ দল পাতি কেতিয়াবা অৰণ্যত গৈ কেতিয়াবা গছ গছনিৰ বাঁহবিলাকক ধুনীয়াকৈ ৰাখিব লাগিব যাতে সিহঁতে প্ৰজনন কৰি বংশ বৃদ্ধি কৰি বহুত উৎপাদন কৰিব পাৰে চৰাইৰ উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভূমিকাটো বহুতো বেছি যাৰ ফলত আমাৰ সুন্দৰ চৰাইবোৰ আমি দেখি নিজেই লাভান্বিত হ'ব পাৰোঁ প্ৰায় প্ৰকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমখনত ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ ভূমিকাই বেছি প্ৰায়বিলাক আমি সুন্দৰকৈ ৰাখিবলৈ সিহঁতৰ আৱাসভূমি যথেষ্ট